আমি যেতিয়া সৰু আছিলো তেতিয়া দেখিছিলোঁ আমাৰ দেউতাই গৰুৰে হাল বাইছিলে সৰুতে আজিকালি দেউতাহঁতৰো মানে দেউতাহঁতৰ হেৰিতো আধুনিকতা বা ব্যৱসায়ীসমূহৰ প্ৰভাৱ পৰিছে আজিকালি দেউতাহঁতে ট্ৰেক্টৰ দি হাল বায় এনেকুৱাই ধৰণৰ এনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে